ক'বলৈ গ'লে মই সৰুৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত আছিলোঁ একদম সৰুৰ পৰাই মই সংগীত ভাল পাইছিলোঁ খেল ধেমালিও পাইছিলোঁ কিন্তু সংগীতটো ঘৰত থাকোঁতে সংগীতেই প্ৰায় শুনিছিলোঁ প্ৰথম অৱস্থাত মই কিশোৰ কুমাৰ মহম্মদ ৰফি এইবিলাকৰ গান শুনিছিলোঁ তাৰ পিছত আহিল কুমাৰ চানু উদিত নাৰায়ণ এনেকে বহুত ধৰণৰ ছিংগাৰ আহিল অসমত জিতুল সোনোৱালো আহিল অলপ সময় গতিকে তাৰ পিছত মই এনেকে শুনি থাকোঁ স্কুলত পঢ়োঁতে প্ৰায় গান শুনিয়ে মই পঢ়া শুনা বেছি কৰিছিলোঁ গণিতৰ লগতে তাৰপিছত লাহে লাহে এইবিলাক যাই এটা সময়ত মানে অসমত জুবিন গাৰ্গৰো আৱিষ্কাৰ হ'ল তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হলোঁ তাৰপিছত লাহে লাহে মই গান গোৱাৰ প্ৰতিও মন মেলিলোঁ এনেকে গান গাই গাই মই লাহে লাহে বহুকেইখন মঞ্চত গান প্ৰদৰ্শন কৰিলোঁ দৰ্শকে ভাল পালে এনেকৈ বহুত হাত চাপৰি পালোঁ বহুত মোক মানে ছাপোৰ্ট পালোঁ তেনেকৈ মই সংগীতৰ ক্ষেত্ৰখনত আগুৱাই গ'লোঁ মানুহে মোক ছাপোৰ্ট কৰিলে আৰু গান গোৱাৰ প্ৰতি মোক উৎসাহ দিলে তেনেকৈ মই এটা সময়ত সমাজত এটা প্ৰতিষ্ঠিত গায়ক হিচাপে মই প্ৰতিষ্ঠিত হ'লোঁ তেনেদৰেই মই আৰু সংগীতৰ ক্ষেত্ৰত আগবাঢ়িছোঁ